আমাৰ ইয়াৰ সাম্প্ৰদায়িক অনুষ্ঠানসমূহৰ বিষয়ে ক'বলৈ মই অকণমান গৈছোঁ হেৰি ইয়াতে আমাৰ অসমীয়াৰ তিনিবিধ বিহু আছে তিনিটা বিহু আছে মাঘৰ বিহু ভোগালী বুলি কয় আৰু কাতি বিহু কঙালী আৰু বহাগ বিহু ৰঙালী এই তিনিটাই সম্প আমাৰ বিহু অসমীয়াৰ বিহু মাঘৰ বিহুত আমাৰ এই পিঠা পনা বনোৱা হয় মেজি বনোৱা হয় লগে ভাগে খানা খোৱা হয় আমাৰ তাৰমানে বিহুৰ প্ৰথম দিনা বিহুৰ আগদিনা হেৰি হয় এই উৰুকা বুলি কয় উৰুকাৰ দিনাখনে খেতিয়কসকলে খেতিৰ ধান আদি কাটি যি নতুন শস্যৰ পিঠা পনা নতুন শস্য ঘৰলৈ আনি পেলাই সেই চাউল আদিৰ পিঠা পনা বনাই বহুত ধৰণৰ পিঠা পনা বনাই পেলাই সেইটো হেৰি কৰে আৰু আগদিনা উৰুকাৰ দিনা হেৰি খায় মানে খানা খায় খানা খোৱাৰ পিছদিনাখনে সেই পথাৰত ভেলাঘৰ সাজি পেলাই তাতে খানা খায় আৰু ৰাতিপুৱা তাতে ডেকা গাভৰুবোৰে বিলাকে গা পা ধুই আহি সেৱা কৰি সেই মেজিটো মানে হেৰি মেজি বনাই মেজিটো মানে পুৰি দিয়ে তাৰ সেইদিনাই পোৰাদিনাই হ'ল বিহু বিহু দিনাখনে ডাঙৰক সৰুৱে হেৰি কৰে সেৱা সন সন্মান কৰি পেলাই পিঠা পনাসমূহ মানে খায় আৰু তাৰপিছত এটা চেকে মানে আৰু এটা বিহু আছে এইটো কাতি বিহু কাতি বিহুটো তাৰমানে হেৰি কঙালী বুলিয়ে কয় কাতি বিহুত আমাৰ পথাৰত খেতিয়কসকলে বিশেষকৈ খেতিয়কসকলে পথাৰত চাকি বন্তি দি মাহ প্ৰসাদ আদি দি পেলাই সেৱা সন্মান কৰে তাৰপিছত ঘৰত আহি পেলাই এনেই সধাৰণভাৱে শৰাই তৰাই দি পেলাই সেনেকৈ পূজা কৰে তাৰপিছত তি হেৰি ৰঙালী বিহু মানে বহাগ বিহু ৰঙালী কয় সেইটো বিহুত সকলোৱে বিহু উপলক্ষে সকলোৱে নতুন বস্ত্ৰ লয় গৰু ছাগলী আদিকো নতুন পঘা দিয়ে গা ধোৱায় এইবিলাক কৰি তাৰপিছতে আৰু বিহু ফাংশ্যন কৰা হয় বিহু ফাংশ্যনটো আজিকালি আগতে হুচ হুঁচৰি বুলি মানুহৰ ঘৰে ঘৰে হুঁচৰিও গাব গৈছিল আজিকালিও যায় ক'ৰবাত ক'ৰবাত কোনোবা কোনোবা ঠাইত আকৌ যিবিলাক নেকি ঠাইত সেনেকুৱা সুবিধা নাই ষ্টেজ বিহুও হৈছে ষ্টেজ বিহুও ভাল লাগে এইখিনি মানে সকলোৰে ভাল লাগি যায় আৰু বিহু আমাৰ তিনিটা বিহু বিহুৰ সকলোৱে ফুৰ্তি ফাৰ্তা কৰি একেলগে থাকি ভাল লাগে বহুত ফুৰ্তি লাগে আমাৰ নতুন বস্ত্ৰ পিন্ধে সকলোৱে ফুৰিব যায় বিহু প্ৰগেম চাব যায় আৰু সেনেকেই ভাল লাগে আৰু